মানুহক চাফা কৰা মানসিক চাফা কৰাই হৈছে যোগাসনৰ

কৰ্তব্য বৰ্তমান সময়ত সমগ্ৰ পৃথিৱীৰ মানুহৰ ক্ষেত্ৰতে এটা কথা দেখা গৈছে যে আজিৰ যান্ত্ৰিক সভ্যতাত মানুহে উত্তেজনা মানুহৰ উত্তেজনা সাংঘাটিকভাৱে আক্ৰান্ত কৰিছে মানুহৰ বিভিন্ন ধৰণৰ প্ৰয়োজনসমূহ বাঢ়ি যোৱাৰ লগে লগে মানুহে এই প্ৰয়োজনসমূহ পূৰণ কৰিবলৈ যিকোনো পথ অৱলম্বন কৰা দেখা গৈছে বহুত বেছি আশা কৰি মানুহে অলপ বস্তু যদি হেৰুৱায় তেতিয়াই তেওঁলোক হতাশাত বা উত্তেজিত হৈ পৰে মুঠৰ ওপৰত বুঢা ডেকা চেমনীয়াৰ পৰা শিশুৰ মাজলৈ সকলো সকলোৰে মাজতেই প্ৰভাৱ দেখিব পোৱা গৈছে কিন্তু এই উত্তেজনা হতাশা বিৰক্তি এইবিলাক মানুহৰ স্বাভাৱিক অৱস্থা নহয় সকলো বস্তুৰে এটা নিৰ্দিষ্ট সীমা থাকে এই সীমা অতিক্ৰম কৰিলেই অস্বাভাৱিক অৱস্থা পায় সম্প্ৰতি বৰ্তমান সময়ত ছাত্ৰ ছাত্ৰীসকলেও অবিৰতভাৱে উত্তেজনাৰ মাজত থকা পৰিলক্ষিত হৈছে বিভিন্ন ধৰণৰ

অসংযত কথা বতৰা আচৰণ বেয়া আলোচনী পঢ়া উত্তে উত্তেজিত বস্তু চোৱা বিভিন্ন ধৰণৰ ক্ষেত্ৰত তেওঁলোকে সময়ক ক্ষতি ক্ষতি কৰা দেখা গৈছে উত্তেজিত কাম কথা বতৰা বা আচৰণ হ'লে এক প্ৰকাৰৰ মাদক দ্ৰব্যৰ দৰেই দিন যাই মানে এই বস্তুবোৰৰ এই বত বস্তুবোৰৰ কুৱাচেনবোৰৰ মাত্ৰা বৃদ্ধি হৈ হৈ গৈ থাকে ইয়াৰ ফলত আমাৰ শাৰীৰিক মানসিক উৎকৰ্ষ হ্ৰাস পায় যৌগিক শাস্ত্ৰ বা যোগ শাস্ত্ৰ আৰু চিকিৎসা বিজ্ঞানৰ মতে উত্তেজনাৰ ফলত এই দেহৰ ইন্দ্ৰিয়বোৰ ইন্দ্ৰিয়বোৰ নিষ্ক্ৰিয় লাহে লাহে নিষ্ক্ৰিয় হ'বলৈ ধৰে যিকোনো উত্তেজনাময় যদি আমি কাম কৰোঁ তেতিয়া আমাৰ বুকুৰ ধপধপনি বৃদ্ধি পাবলৈ ধৰে ৰক্তচাপ বৃদ্ধি পায় খাদ্য হজম কৰা পাচকৰস নিৰ্গত হোৱাতবাধাৰ সৃষ্টি হয় শৰীৰত ঘামৰ নিৰ্গমন বৃদ্ধি পায় এনেদৰে দিনৰ পাছত দিন বাগৰি যদি গৈ থাকে স্বাস্থ্যৰ অৱনতি ঘটি ঘটাৰ লগতে নিদ্ৰাহীনতা ভূগিবলৈ ধৰা হয় মানুহৰ পঢ়ি এ ছাত্ৰ ছাত্ৰী পঢ়িবলৈ মন নোযোৱা অৱস্থা হয় স্মৃতিশক্তি হ্ৰাস হ'বলৈ ধৰে টোপনিত ভয় খাই উঠিবলৈ ধৰে ইত্যাদি বহু লক্ষণে দেখা দিয়ে মানসিক উত্তেজনা বৃদ্ধিৰ ফলত শৰীৰত চাপ বৃদ্ধি পাবলৈ ধৰে ছাত্ৰ ছাত্ৰী যিয়ে ছাত্ৰ ছাত্ৰী বাধাত বাধা জন্মে আৰু জীৱনলৈ নামে হতাশা এনে এই মানসিক চাপ গতিকে দেখা গৈছে যে মানসিক চাপ ছাত্ৰ ছাত্ৰীয়ে হওক বা ডেকা বুঢ়া চেমনীয়া ল'ৰা ছোৱালী সকলোৰে এই মানসিক চাপ বৃদ্ধি পাবলৈ ধৰিছে যাৰ ফলত আমাৰ শৰীৰ শাৰীৰিক মানসিক সকলো ধৰণৰ বিনষ্ট হ'বলৈ দেখা দেখা গৈছে বিনষ্ট হোৱা দেখা গৈছে এনেধৰণৰ উত্তেজনা হতাশা মান মানসিক চাপ সেইবোৰ এৰাই চলিবলৈ হ'লে জীৱনটো সুখময় কৰিব তুলিবলৈ হ'লে নিয়মিত যোগ চৰ্চাই হৈছে এক উত্তম উপায় প্ৰতিজন মানুহৰ

মানৱীয় মানৱীয়তাক শিক্ষাই তুলি তালি ডাঙৰ দীঘল কৰে শিক্ষাৰ দ্বাৰা জীৱনৰ প্ৰভাৰ উদেশ্যপূৰ্ণ উদেশ্যপূৰ্ণ দিশ উন্মোচিত হয় এক কথাত ক'বলৈ হ'লে আজিৰ মানুহ ৰুগীয়া অল্পায়ু চৰিত্ৰহীন ঠগ প্ৰ্ৰবঞ্চক হোৱাৰ কাৰণটো হ'ল সংযম শিক্ষা ব্ৰহ্মচৰ্য পালনৰ অভাৱ সোণ যিদৰে জুইত পুৰি পুৰি পৰিষ্কাৰ কৰে সেইদৰে মানুহেও জীৱন যাপনৰ ক্ষেত্ৰত সংযমী হৈ আগবাঢ়িলে ভৱিষ্যতৰ সমাজৰ প্ৰতিজন মানুহেই যু সোণৰ দৰে জিলিকি উঠিব পাৰিব যোগ মূলতঃ চাৰি প্ৰকাৰৰ যেনে মন্ত্ৰযোগ সৎযোগ লয়যোগ আৰু ৰাজযোগ যোগ বিদ্যা শাৰীৰিক মানসিক আধ্যাত্মিক আৰু নৈতিক শিক্ষাৰ ব্যতিস্বৰূপ যোগ বিদ্যাৰ চৰ্চাৰ জৰিয়তে সমাজখনক নিৰোগী আৰু নৈতিকভাৱে সবল কৰি তুলিব পাৰি আমাৰ আমি আমাৰ যোগ অভ্যাস নিয়মিত যোগ অভ্যাসৰো উত্তম সময় হৈছে ৰাতিপুৱা যোগ বিদ্যা শিক্ষণৰ আমি যোগ বিদ্যা ভালদৰে শিকিবলৈ হ'লে শিক্ষক শিক্ষয়িত্ৰীৰ সহায়ৰ প্ৰয়োজন হয় শিক্ষাৰ্থীৰ ইচ ইচ্ছা আগ্ৰহ সামৰ্থৰ প্ৰতি লক্ষ্য ৰাখিয়ে যোগ শিক্ষা প্ৰদান কৰা হয় যো যোগৰ প্ৰকাৰ চাৰিটা মন্ত্ৰযোগ সৎযোগ লয়যোগ আৰু ৰাজযোগ ইয়াৰ ভিতৰত সকলো মানে সহজকৈ গ্ৰহণ কৰিব পৰাকৈ যোগ পন্থাটো হ'ল সৎযোগ আমি সাধাৰণতে যোগ চৰ্চা কৰোঁ যি যোগ চৰ্চা কৰোঁ সেই মূলতঃ সৎযোগ সৎযোগৰ বিষয়ে সৎযোগৰ পদৱকতা সৎ শব্দথ জীৱনী শক্তি বুজায় শৰীৰৰ সাধনা কৰি মনৰ উৎকৰ্ষ সাধন কৰাই সৎযোগৰ উদ্দেশ্য আমি যোগাসনৰ এটা অন্যতম বস্তুটো হৈছে ধ্যান ধ্যানৰ বাবে শ্ৰদ্ধা ভক্তিৰ আৰু বিশ্বাসৰ আৱশ্যক আমি যেতিয়া ধ্যান কৰোঁ তেতিয়া আমাৰ আমি আমি ধ্যানৰ জৰিয়তে মানসিক চাপ হ্ৰাস কৰিব পাৰোঁ মানসিক চাপ হ্ৰাস কৰিব পাৰোঁ আমি ধ্যান কৰিবলৈ হ'লে প্ৰথমে আমি ধ্যান কৰিবলৈ হ'লে প্ৰথমে এটা পৰিষ্কাৰ ঠাইত এখন ঢাৰি পাতি পাৰি এটা মুকলি ঠাইত বহি ল'ব লাগে তাৰ পাছত আমি বিভিন্নটা যিকোনো এটা আসন প্ৰাণায়াম আসনত বহিব লাগে উদাহৰণস্বৰূপে আমি সিদ্ধাসন পদ্মাসন এনেধৰণৰ আমি আসনত বহিব পাৰোঁ ইয়াৰ পাছত আমি আমাৰ চকু দুটা বন্ধ কৰিব লাগে চকু দুটা বন্ধ কৰাৰ পাছত আমাৰ মনটো আমাৰ দুই চেলাউৰীৰ মাজৰ এটা বিন্দুত স্থাপন কৰিব লাগে আমি উশাহ নিশাহ স্বাভাৱিকভাৱে লৈ থাকিব লাগে উশাহ লওঁতে আমি উশাহটো লওঁঁতে পেটটো বাহিৰলৈ উলিয়াবলৈ চেষ্টা কৰিব লাগে আৰু উশাহ ত্যাগ ক নিশ্বাস উশাহ এৰা সময়ত আমি আমাৰ পেটটোত আগৰ অৱস্থালৈ আনিব লাগে

উশাহ লোৱাৰ সময়ত এনেদৰে ভাবিব লাগে যে আমি খুব সুন্দৰ বস্তু এটা গ্ৰহণ কৰিছোঁ নাকেৰে গ্ৰহণ কৰিছোঁ আৰু উশাহ এৰাৰ সময়ত আমি ভাবিব লাগে যে আমাৰ শৰীৰৰ সৰ্ব আমাৰ শৰীৰৰ সকলো ধৰণৰ বেয়া বস্তু আমি ত্যাগ কৰিছোঁ লাহে লাহে আমাৰ মনটো আমাৰ চেলাউৰীৰ মাজত লাহে লাহে কেন্দ্ৰ্ৰীভূত হৈ অহাৰ পাছত

আমাৰ শৰীৰৰ পৰা এটা ৰশ্মি বাহিৰলৈ ওলাই যোৱাৰগতে ভাৱিব লাগে আৰু লাহে লাহে সেই ৰশ্মি লাহে লাহে সেই ৰশ্মি সমগ্ৰ পৃথিৱীতে বিয়পী পৰা যে বিয়পী পৰাৰ দৰে ভাবিব লাগে বিয়পী পূ যোৱাৰ দৰে ভাবিব লাগে আৰু লাষ্টত আৰু অন্তিম সময়ত বা আমি ইয়াৰ সলনি আমি আমাৰ আৰাধ্য দেৱতাজনকো আমি ধ্যানৰ কেন্দ্ৰ হিচাপে ল'ব পাৰোঁ আমি তেখেতৰ তেখেতৰ স্বৰূপ আমাৰ সন্মুখত ভাবিব পাৰোঁ লাহে লাহে দহ পাঁচ পাঁচ মিনিট বা দহ মিনিট সময় এনেদৰে ধ্যান কৰাৰ পাছত আমি আমাৰ হাত দুখন মূৰৰ ওপৰেৰে তুলি সামান্যভাৱে ঘঁহিব লাগে অলপ ঘঁহাৰ পাছত যেতিয়া আমাৰ হাত দুখন গৰম হ'ব সেই গৰম ভাৱ আমাৰ চকুৰ পটাত লগাই দিব লাগে আৰু লাহে লাহে চকুকেইটা মেলিব লাগে আৰু আমাৰ আসন ভংগ কৰি লাহেকৈ উঠিব লাগে এইদৰে আমি মানসিক যোগাসনৰ যোগাসনৰ এটা অংগ ধ্যানৰ জৰিয়তে আমি মানসিক চাপ হ্ৰাস কৰিব পাৰোঁ